পজিটিভ এক্সপেৰিয়েঞ্চটো বহুত ভাল আছিলে মানে যেনেকে মই এটা কাপোৰ কিনিছিলোঁ লাষ্ট চানডে পজিটিভ এক্সপেৰিয়েঞ্চ বহুত ভাল আছিল মানে ভালকে ডেলিভাৰ্ড হৈছে আৰু ভালকে আহিছে কালাৰটো এক্জেক্ট আছিলে যেনেকুৱা মিন্ট্ৰাত দেখুৱাইছিলে একদম চেম কোৱালিটিয়ে আহিছে অ ভাল এক্সপেৰিয়েঞ্চ আছিলে মানে প্ৰডাক্টটোৰ লগত এইটো মিন্ট্ৰাটো ভাল আছিলে মানে ভালকে দিছে আৰু যি লাগিছিলে মানে একেই চাপ'জ ক'ৰবাত থাকে ন' যি কালাৰ বেলেগ এটা কালাৰ বেলেগ আহে নাই মোৰ একদম এক্জেক্ট আহিছে আৰু চাইজটো যেনেকুৱা দিছিলো মিডিয়াম লাৰ্জ সেনেকুৱাই আহিছে মিডিয়ামটোৱে আহিছে চ' সেইকাৰণে এইটোৰ এক্সপেৰিয়েঞ্চটো ভাল আছিলে মোৰ সেইটো প্ৰডাক্টোৰ লগত বাকী সেইটোৱে কিনিছোগে সেইকাৰণে সেইটোৰ লগত বৰ্তমান বেয়া হোৱা নাই মিনট্ৰাৰ লগত মিনট্ৰাৰ লগত ভালেই চলি আছে মানে ভাল লাগিছে সেইটো কাপোৰটো কিনি পিন্ধি পেলাইয়ো ভাল লাগিছে আৰু ফ্ৰেণ্ডচ্বিলাকেও কৈছে ধুনীয়া লগা বুলি সেইটো ভাল হয়